ৰাজ্যখনৰ ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে অধিক জানিবলৈ আগ্ৰহী ভ্ৰমণকাৰীসকলৰ বাবে কিছু বিকল্প হোৱা উচিত যেনে স্থানীয় লোকে সেই অঞ্চলৰ ইতিহাস বা সংস্কৃতিৰ বিষয়ে অধ্যয়ন কৰি যোনবোৰ ইতিহাস বিষয়ত আগ্ৰহী ব্যক্তি সেইবোৰক জ্ঞান প্ৰদান কৰা বা সিহঁতক বুজাই দিব লাগে যেন কেনেদৰে ইয়াৰ উৎপত্তি হৈছিল বা এইবোৰ কোনে নিৰ্মাণ কৰিছিল তাৰপিছত যেনে শিৱসাগৰত থকা ৰংঘৰ কাৰেংঘৰ জয়দৌল যোনবোৰ নেকি আহোম সকলৰ ৰাজত্বৰ সময়ত এইবোৰ আহোমে আহোমৰ ৰজা ৰুদ্ৰসিংহ বা সিহঁতে নিৰ্মাণ কৰিছিল আৰু এইটো বুজাই দিব লাগে যে আৰু ৰংঘৰ কিয় কাৰণে নিৰ্মাণ কৰিছিল যে ৰজাসকলে বিহুৰ সময়ত বিশেষকৈ বিহুৰ নৃত্য চাবলৈ বা বিহুৰ সময়ত বিভিন্ন ধৰনৰ প্ৰতিযোগিতা ম'হ যুঁজ কণী যুঁজ ইত্যাদি খেলসমূহ ৰংঘৰৰ ওপৰৰ পৰা চাবলৈ ইয়াক ব্যৱহাৰ কৰিছিল